আপোনাৰ প্ৰিয় পৰ্যটনস্থলী বুলি ক'লে আচলতে মই কাজিৰঙা কাজিৰঙা অভয়াৰণ্য গৈছোঁ গঁড়ৰ কাৰণে বিখ্যাত আমাৰ এশিঙীয়া গঁড়ৰ কাৰণেতো অসমত কাজিৰঙা বিখ্যাত হাতী আছে

হৰিণা ধৰক তাৰপিছতে ধনেশ চৰাই আৰু বিভিন্ন এই জীৱ জন্তু পক্ষী দেখিবলৈ আচলতে পাইছোঁ খুব সুন্দৰ একদম সেউজীয়াৰ মাজত যেতিয়া এশিঙীয়া গঁড়বিলাক চৰি থাকে ইমান ভাল লাগে আমাৰ আচলতে অসমৰ অসম বিখ্যাত কাজিৰঙাত এশিঙীয়া গঁড়ৰ কাৰণেই বিখ্যাত সেইবাবে মই কাজিৰঙাখন মোৰ বাবে অতি প্ৰিয় আৰু দুখনমানলৈ গৈছোঁ অভয়াৰণ্য ধৰক নামচাং জয়পুৰ গৈছোঁ যদিও আচলতে চাফ চিকুণতাটো এইবিলাক বাহিৰতো অলপ কমতি তথাপিতো এইবিলাকলৈ গৈছোঁ ধৰক হাতী হাতীত আমি হাতীৰ চাফাৰীও কৰিছোঁ ভাল লাগে নদীৰ ধুনীয়া ধৰক এইবোৰ শেৱালী হাঁহ বুলি কয় শেৱালী হাঁহ আৰু ভাল লাগে বাঘ সিংহ কাজিৰঙাত ধৰক আছে আৰু নামচাং বুলি এডোখৰ আছে পৰ্যস্ত পৰ্যটকৰ বাবে ধৰক ফুৰিবলৈ পৰা ধুনীয়া তাত বিল আছে বিলত বিভিন্ন ঠাইৰপৰা আহে কিছুমান পক্ষী মই আচলতে নামবিলাক ক'বলৈ এতিয়া অসুবিধা হৈছে তথাপিতো শেৱালী হাঁহ আহে আৰু পানীত ধৰক নতুন ধুনীয়া ৰং বিৰঙৰ চৰাই হালধীয়া মানে হালধীয়া চৰাই আহে তেনেকুৱা সেয়া আৰু মোৰ সেই হাঁহসমূহ পক্ষীসমূহ মোৰ বিলত যেতিয়া পাৰত বহি চাওঁ কিমান যে ভাল লাগে সুন্দৰ ধুনীয়া আপুনি ধৰক ভাল সুন্দৰ এটা সুৰীয়া গীত এটি লগায়ো মৃদু মৃদু সেই চৰাই চিৰিকটি মাতখিনি শুনিবলৈ ইমান যে ভাল লাগে নহয় মোৰ মানে বৰ ভাল লাগে মই সেইখিনি অনুভৱ মানে প্ৰকাশ কৰিব নোৱাৰোঁ মানে নোৱাৰোঁ ভাব ভাৱতেই ভাব হৈ ৰৈ যায় মনৰ ভাৱতেই ভাৱনা হৈ ৰৈ যায় কিন্তু এতিয়া ধৰক কাজিৰঙাত কাজিৰঙাত এতিয়া যেতিয়া গঁড় দেখোঁ হাতী দেখোঁ বাঘ সিংহ হৰিণা দেখোঁ কিমান যে ভাল লাগে নহয় এশিঙীয়া গঁড় যেতিয়া দেখোঁ গঁড়ৰৰ যেতিয়া ফটোটো লওঁ ওচৰৰপৰা কিমান ভাল লাগে আৰু গঁড় মোৰ অসম অসমক আচলতে আমাৰ মোৰ কাজিৰঙাখন কি প্ৰিয় মানে এশিঙীয়া গঁড়ৰ কাৰণে আমাৰ যে অসম বিখ্যাত সেইটো কাৰণেও ভাল লাগে আৰু ফুৰি মেলি আৰু হাতীত যেতিয়া চাফাৰী কৰোঁ উঠোঁ সেয়েও ভাল লাগে এতিয়া ধৰক আহিছে আৰু পৰ্যটকসকলে আৰম্ভ হ'লেই যোৱাটো পাহাৰৰ কাষে কাষে আৰু চাইদে কাষে কাষে হাবি হাবিৰ মাজে মাজে যি লুংলুঙীয়া ৰাস্তাত জীপত উঠি যেতিয়া যাওঁ মানে বিভিন্ন ঠাই দূৰৈৰপৰা যেতিয়া আমি জীৱ জন্তুবিলাক দেখোঁ কিমান যে ভাল লাগে ন সুন্দৰ পৰিৱেশ ঠাণ্ডা জীৱ জন্তুৰ চৰাই চিৰিকটি মাত এই ৰিঙি ৰিঙি এনেকুৱা ধনেশ চৰাই মাত বিভিন্ন ধৰণৰ বান্দৰ ধৰক সোণালী বান্দৰ বান্দৰ ক'লা ক'লা এনেকুৱা মলুৱা বান্দৰ দীঘল নেজ থকা সেয়াই আৰু কিন্তু মানে আমাৰ এই আৰু চোৰাং কিছুমান মানুহে বেয়া কৰে ধৰক মাৰে জীৱ জন্তুবিলাক তেতিয়া বেয়া লাগে ইমান সুন্দৰ সুন্দৰ বিলত যেতিয়া হাঁহবিলাক চৰাই চিৰিকটিবিলাক পৰি থাকে কিমান যে ভাল লাগে সেই এটা পৰিৱেশ সেইটো এটা পৰিৱেশ এখন ৰঙীন পৃথিৱী কি ভাল লাগে সেয়া পৰ্যটনস্থলী আমাৰ ধৰক সেয়ে কৈছোঁ জয়পুৰ জয়পুৰ অভয়াৰণ্য ইমান ভাল একদম বিভিন্ন ধৰণৰ গছ পোৱা যায় তাত বিল বিল আছে বিলত ধৰক মাছো আছে বিভিন্ন প্ৰকাৰৰ মাছ পোৱা যাব আপুনি চৰাই চিৰিকটি হাঁহে হাঁহ হওক চিঞৰা কুলি চৰাই বহাগ মাহত কুলি চৰাই চিঞৰা কিমান ভাল লাগে মৃদু মৃদু সেউজীয়া সেউজীয়া গোটেই চাৰিওফালে সেউজীয়া পৰিৱেশৰ মাজত চৰাই চিৰিকটিৰ মাত জীৱ জন্তুৰ মাত কিমান যে ভাল লাগে মোৰ সেইবিলাক মোৰ বৰ প্ৰিয় মই আচলতে ফুৰিও ভালপাওঁ তেনেকৈয়ে পৰ্য পৰ্যটনস্থলী বুলি ক'লে পৰ্যটনস্থলীটো বিশেষ কাজিৰঙাখনকে মই তেনেকৈ নাভাবোঁ আৰু আছে বিভিন্ন ধৰণৰ ঠাই কিন্তু এটা বিশেষত্ব আমাৰ কাজিৰঙা কাজিৰঙা আমাৰ এটা গৌৰৱ হয়নে আমাৰ অসমৰ গৌৰৱ তাতকৈও আমাৰ এশিঙীয়া গঁড় আছে হয় নাই গঁড়ৰ কাৰণেই কাজিৰঙা বিখ্যাত আৰু সেইকাৰণেই মোৰ বৰ প্ৰিয় ঠাই মই গৈছোঁ কেইবাবাৰো গৈছোঁ ফুৰিও ভাল লাগে তাৰ খাদ্য থলুৱা যিখিনি খাদ্য কাজিৰঙাত আপুনি চাব থলুৱা খাদ্যখিনি খাইও ভাল লাগে মানে বহুত ভাল লাগে আৰু খাদ্যখিনি খায় সেয়াই আৰু থলুৱা খাদ্য আমাৰ মানুহৰ কাৰণে আমাৰ খাব লাগে প্ৰিয় সেয়া কাজিৰঙা ফুৰি মেলি আহি ধৰক এতিয়াতো আৰু বতৰ ভাল জীৱ চাপাৰী কৰি আপুনি আৰু এশিঙীয়া গঁড় একদম আৰু গঁড়ৰ এটা নিয়ম আছে একে ঠাইতেই সিহঁতি পায়খানা কৰে হাগে গঁড় সেয়াই আৰু গঁড়ৰ গঁড় মানে আমাৰ গৌৰৱ অসমৰ গৌৰৱ আমাৰ এশিঙীয়া গঁড় আৰু আহিব পৰ্যটকসকলে আহিছেও বহুত দূৰ দূৰণিৰপৰা আহিছে আমাৰ ঠাইলৈ অসমলৈ ফুৰিবলৈ এই সেইসমূহ বিভিন্ন ধৰণৰ হাঁহ চৰাই চিৰিকটি পক্ষী চাবলৈ পায় দেখিব এই এনেকুৱা সুন্দৰ এতিয়াতো আমাৰ বিভিন্ন ঠাইৰপৰা আহে বিভিন্ন ধৰণৰ পক্ষী আহে এতিয়া এই এইবিলাকৰ মানে এটা সময়ে হৈছে তেখে চৰাই চিৰিকটি নতুনকৈ আমাৰ বিললৈ অহা সেই পৰ্যটনস্থলীবিলাকৰ সেইটো কি সুন্দৰ দৃশ্য কেমেৰাই ধৰি ৰাখিব পৰা এটা পৰিৱেশ নিৰিবিলি পৰিৱেশ ঠাণ্ডাত ঠাণ্ডাৰ পৰিৱেশ কি যে সুন্দৰ খুব ভাল লাগে ভাল লাগে আৰু মই ইনেও জীৱ জন্তুক মোক খুব ভালেই লাগে ঘৰচীয়া হওক বা জংঘলৰেই হওক যি হ'লেও মোৰ ভালেই মই ভালেই পাওঁ আৰু নিজে গৌৰৱ কৰোঁ যে মই অসমৰ হয় অসমৰ এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা বিখ্যাত আহক সকলোৱে চাওক বিভিন্ন ঠাই দেশ বিদেশৰ মানুহ আহে অসমলৈ বিভিন্ন ধৰণৰ সোৱাদ সোৱাদ লগা অসমীয়া থলুৱা খাদ্য খাওক ভালৰ মাজতে সকলো ভাল হওক মই সেয়ে পৰ্যটনসকল লৈ অনুৰোধ আহক চাবলৈ আমাৰ সুন্দৰ সেউজীয়াৰ পৰিৱেশ পাহাৰ দূৰৈ পাহাৰ বুঢ়াপাহাৰ ধৰক সেয়াই আৰু সেউজীয়াৰ মাজতে বিলীন হৈ যাবলৈ মন যায় কেতিয়াবা সেইবিলাক চাবলৈও ভাল লাগে পৰ্যটনস্থলী সঁচাকৈ পৰ্যটনস্থলী নাম যে দিয়ে সেই সঁচাকৈয়ে ভাল সুন্দৰ এটা পৰিৱেশ ঠাণ্ডা যিকোনো কাজিৰঙা হওক জয়পুৰ অভয়াৰণ্য হওক নামচাং হওক নামচাং অভয়াৰণ্য হওক সকলোখিনি বৰ ভাল লাগে খুব ভাল লাগে একদম ভাল লাগে